মই চৌকাত ৰান্ধি পাইছোঁ আৰু গেছতো বনাই পাইছোঁ কিন্তু আগতে গেছ নাছিলে ডাঙৰ মাজৰ পৰাহে গেছটো ব্যৱহাৰ কৰা হৈছে কাৰণ আগতে চৌকাত ৰান্ধিলে বহুতো কষ্ট হয় কাৰণ চৌকাৰ জুইৰ তাপে বহুত অশান্তি দিয়ে কিন্তু গেছত বনালে ইমানখিনি তাপ পোৱা নাযায় আৰু অসুবিধাও নহয় চৌকাত বনালে বস্তুবোৰ খাবলৈ সোৱাদ হৈ পৰে কিন্তু গেছত যিমান ভাল হয় চৌকাত বেছি ভাল হয় সেই কাৰণে মই চৌকাৰ বনোৱা খাই বেছি ভাল পাওঁ কিন্তু গেছত বনালে কষ্টটো কম হয় কিন্তু সোৱাদটো ইমান ভাল নহয় সেইটো কাৰণে ৰা চৌকাত থাকি এই গেছৰ পাৰ্থক্য বেলেগ আৰু গেছটো জ্বলাবলৈ বহুত সহজ হয় কিন্তু চৌকাত বনালে জুইকোৰা জ্বলাওঁতে প্ৰথমতে বহুতো কষ্ট হয় মোৰ ক'বলগাখিনি ইমানেই